অঁ বাইদেউ মই হেৰি ভেটেনেৰী ডাক্টৰে কৈছোঁ

আপোনালোকৰ হাঁহ হাঁহ কুকুৰা পোহেনে সময় সময় মতে মেডিচিন ভেকচিন পাইছে নাই বাৰু অঁ হয় নেকি মই সেইটো কাৰণে ফোন মাৰিছিলোঁ আপোনাক আচলতে মানে এতিয়া সময়মতে ভেকচিন পোৱা নাই

হয় নেকি অঁ আপুনি আপুনি জনাব তেতিয়াহ'লে কাহানিকৈ যাবলৈ হয় মই যাম বুলি ভাবিছোঁ মানে সেইপিনে এইকেইদিনতে যাম মই অঁ কাম আছে মোৰ সেই পিনে হয় হয়

ঠিক আছে হ'ব দিয়ক অঁ